আজি ভাৰতে সন্মুখীন হোৱা কিছুমান গুৰুত্বপূৰ্ণ প্ৰত্যাহ্বান বুলি ক'লে নিবনুৱা সমস্যা হয় বাল্য বিবাহ হয় এতিয়া নিবনুৱা সমস্যা চৰকাৰে কৰিছে বাহিৰৰ পৰা কোম্পেনীবিলাক আনি ধৰি লওক আমাৰ ভাৰতত স্থাপন কৰি নিবনুৱা বুলি যুৱক যুৱতীক তাত সংস্থাপন দিছে বাল্য বিবাহ হৈছে বাল্য বিবাহ ওঠৰ বছৰৰ তলৰ ছোৱালী আৰু একৈছ বছৰ তলৰ ল'ৰা বিয়া হ'লে আইনমতে দণ্ডনীয় কাৰণ সিহঁতে কম বয়সতে সংসাৰ কৰি সিহঁতৰ জীৱন ধ্বংস হোৱাটো চৰকাৰে বিচৰা নাই তাত এতিয়া ভাৰতে ইমানখিনি কৰিছে যোনখিনি মাটিৰ দালাল ধৰি লওক যোনখিনি দুই নম্বৰী কামখিনি হৈ আছিলে আজি চৰকাৰে সেইখিনি বন্ধ কৰিছে বন্ধ কৰাৰ কাৰণে সেইটো চৰকাৰৰ এটা প্ৰত্যাহ্বান বুলি ক'ব পাৰি আৰু এতিয়া বায়ু প্ৰদূষণৰ ক্ষেত্ৰত গছ গছনি ৰোৱাটো চৰকাৰে গুৰুত্বপূৰ্ণ ভূমিকা বুলি লৈছে যোনখিনি ধৰি লওক এতিয়া বৃক্ষৰোপণৰ বৃক্ষৰোপণ কৰি আমাৰ প্ৰদূষণ নিকা কৰিব লাগে সেইকাৰণে চৰকাৰে পদক্ষেপ লৈছে